কেঞ্চাৰ হৃদৰোগ আদি যিবোৰ গম্ভীৰ ৰোগৰ চিকিৎসা সেইবোৰ চৰকাৰী চিকিৎসালয়ত খৰচ বাৰু যথেষ্ট কম সেইবোৰৰ সুবিধা আছেও আজিকালি কিছুমান যিবোৰ স্বাস্থ্য বীমা চৰকাৰী চৰকাৰী সুবিধা কিছুমান আছে তেনেকুৱা স্বাস্থ্য বীমাৰ আৰু বিভিন্ন আপোনাৰ চৰকাৰী যিবোৰ বিশ্ববিদ্য়ালয় বা মানে মেডিকেল কলেজ আদি আছে চৰকাৰী সেইবোৰত সাধাৰণতে এইবোৰ হৃদৰোগ বা আছে এনেকুৱা যিবোৰ গম্ভীৰ ৰোগৰ চিকিৎসা হৃদৰোগ বা কিডনীৰে হওঁক কেঞ্চাৰতো কাৰণে বিশেষ এনেকৈ কেঞ্চাৰ হস্পিটালে আছে গতিকে সেইবোৰত সুলভ মূল্যত সহজতে কৰিব পাৰি কম খৰচত হয় আৰু বি পি এল যিখিনি বি পি এল কাৰ্ডৰ হেৰি থাকে তেওঁলোকেটো আৰু কমতে লাভ কৰে কেম'থেৰাপি ফিজিঅ'থেৰাপি এইবোৰ বা ডায়েলাইছিচ এইবোৰ আদি চৰকাৰী চিকিৎসালয়ত যথেষ্ট কম হেৰি পইছাতে হয় চৰকাৰী চিকিৎসালয়ৰ তুলনাত